হয় প্ৰযুক্তিবিদ্যাত আমাৰ পৃথিৱীখন বা ভাৰতবৰ্ষখন যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে সেইটো সঁচা কথা তথাপিও প্ৰযুক্তিবিদ্যাৰ ফলত যদিও মানুহৰ বিভিন্ন ধৰণৰ লাভ হৈছে তথাপিও বিভিন্ন ভয়ৰো সৃষ্টি হৈছে উদাহৰণস্বৰূপে এতিয়া মোবাইল ফোনটো মোবাইল ফোনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাম সহজ সৰল আৰু অতি শীঘ্ৰে কৰিব পাৰোঁ যেনে উদাহৰণ দিব গ'লে আমি কাৰোবাক চিঠি পঠাব লাগিছিলে আগৰ দিনত এতিয়া ইমেইল বা টেক্সটৰ জৰিয়তে আমি কিবা কথা ক'ব থাকিলে বা চিঠিৰ দৰে ইমেইল দি পা প্ৰেৰণ কৰিব পাৰোঁ কিন্তু তাৰ ফলত কি হয় যিহেতু এতিয়া প'ষ্ট অফিচ বা আগৰ সেই চিঠিৰ পৰম্পৰাটো লাহে লাহে লাহে লাহে নোহোৱা হৈ গৈছে আৰু প'ষ্ট অফিচৰো কামবোৰো লাহে লাহে বন্ধ হৈ আহিছে ইয়াৰোপৰি চাব গ'লে এতিয়া এ আই বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইয়াৰ ক্ষেত্ৰতো বহুত উন্নত হৈছে প্ৰযুক্তিবিদ্যা আৰু ই কি কৰিছে এই এ আই মানুহৰ একেলগে বিভিন্ন কাম পটককৈ কৰিব পাৰে অতি সহজে বিভিন্ন ধৰণৰ কাম এ আই টেকন'লজিটোৱে বা প্ৰযুক্তিয়ে কৰিব পাৰে গতিকে ইয়াৰ ফলত এনেকুৱা ধৰণৰ কিছুমান ভয় হৈছে যে বিভিন্ন মানে চাকৰিত সোমাই থকা ব্যক্তিসকলৰ চাকৰিৰ প্ৰতি এটা ভাবুকীৰ সৃষ্টি হৈছে কাৰণ তেওঁলোকৰ কাম এ আই জৰিয়তে কৰিব পৰা হয় গতিকে তেওঁলোকৰো সেই চাকৰিটো থাকিব নাথাকিব তাক লৈও এটা ভয়ৰ সৃষ্টি হয় বুলি মই ভাবোঁ